গুপ্তা দা যোৱা পৰহি যে আমাৰ ল'ৰাটোৱে আনিছিলেগৈ আপোনাৰ হোটেলৰপৰা এই হিচাবটো মানে মোৰ ওচৰত নাই সেইদিনা ঘপহকৈ দি থৈ গ'লহি কি কি আনিছিলে আপুনি কওকচোন অঁ চাহ পঞ্চাচ কাপ চিঙৰা পঞ্চাচ পিছ অঁ ঠিক আছে আপুনি সেই হিচাবটো উলিয়াব তাৰ পাছতে আৰু এটা শুনক কথা এই আমাৰ আজি মই আকৌ ল'ৰা এটা পঠিয়াইছোঁ তাক আপুনি এটা কাম কৰিবচোন চল্লিছ কাপ চাহ আৰু চল্লিছটা চিঙৰা দি পঠিয়াব লগতে মই পেমেণ্টটো দি পঠিয়াইছোঁ আপুনি পেমেণ্টটো তাত ল'ব কিন্তু কিবা এটা কমাই ল'ব দেই আপোনাৰপৰাই গোটেই বস্তুখিনি আনিছোঁ